আজিকালি ব্যস্ততাপূৰ্ণ জীৱনত আজৰি সময় পোৱাটো বহুত কঠিন নিজৰ যিখিনি তাৰ মাজতো যিখিনি আজৰি সময় পাওঁ সেইখিনি মানে সৎ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ আজৰি সময়খিনিত বেলেগ কাম নহ'লেও নিজৰ দৈনন্দিন ৰুটিনখন চলিয়েই থাকে নিজৰ তাৰ মাজতো সময় উলিয়াই কিতাপ পঢ়া গান শুনা কবিতা লিখা এইবোৰো হৈ থাকে বা চিনেমা চোৱা চিনেমা চাই বেছি ভাল লাগে বিভিন্ন চিনেমা অসমীয়া হওক চাউথ ইণ্ডিয়ান হওক বলিউদৰ হওক বা ইংলিছ চিনেমা সকলো চিনেমাই ভাল লাগে চাই আৰু মাজে মাজে ইউটিউবত ভিডিঅ' চাই ভাল লাগে আৰু গান শুনি সবতকৈ ভাল লাগে জুবিনৰ গান সবতকৈ প্ৰিয় আৰু আৰু আৰু বহুত হিন্দী গানো ভাল লাগে অৰিজিত সিঙৰ গান ভাল লাগে সেইবিলাক শুনি আৰু মানে নিজৰ মানে আহিবলগা ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে নিজক মানে প্ৰস্তুতি চলাওঁ আৰু আৰু বিভিন্ন ধৰণৰ কিতাপ পঢ়ি ভাল লাগে বিভিন্ন সেইটো কিতাপবিলাক মানে উপন্যাস বেছি ভাল লাগে ৰীতা চৌধুৰী অনুৰাধা শৰ্মা পূজাৰী সকলোৰে কিতাপ মোৰ ভাল লাগে আজৰি সময় পালে মই কিতাপ পঢ়িয়েই বেছি ভাল পাওঁ আৰু কেতিয়াবা মোৰ কবিতা লিখিও ভাল পাওঁ কবিতা বহুত দিন লিখাই হোৱা নাই তথাপিও ভাল লাগে আৰু যেতিয়া সময় পাওঁ চেষ্টা কৰোঁ ভাল নহয় ইমান তথাপি চেষ্টা কৰোঁ আৰু চিনে চ'ৰি আৰু গান শুনি পাৰাত মানে গান শুনি বেছি মানে মাইণ্ড ৰিফ্ৰেচমেণ্ট যিটো হয় গান শুনিলে সবতকৈ বেছি ভাল লাগে আৰু মোৰ আৰু কি কওঁ বহুত আছে আজৰি সময় পাৰ কৰা উপায় কেতিয়াবা শুয়ো ভাল লাগে আজৰি সময়ত শুলেও মানে সপ্তাহটোত যিখিনি কষ্ট হয় সেইখিনি মানে আমাৰ যিটো ব'ডি হিলিং বুলি কয় মানে শুলে সেইখিনি পূৰণ হয় আৰু তেনেকৈ আৰু আজৰি সময়বিলাক পাৰ হৈ যায় আজৰি সময় আজিকালি খুব কমেই পাওঁ আজৰি সময়ত নতুন কিবা এটা শিকা নতুন কিবা এটা জনাৰ কাৰণে বেছি আগ্ৰহ থাকে কিন্তু তেনেকৈ সময় সুবিধা পোৱাই নাযায় নতুন কিবা এটা বিষয় শিকা নতুন এটা ভাষা শিকা এইবোৰ মানে আজৰি সময়ত কৰি বেছি ভাল লাগে কিন্তু আজিকালি যিহেতু কম সময় পাওঁ আজৰি সময়ত গতিকে এইটো হোৱাগৈ নাই তথাপিও চেষ্টা কৰোঁ আৰু যাতে কিবা এটা নতুন কিবা এটা শিকিব পাৰোঁ নতুন কিবা এটা জানিব পাৰোঁ তাৰ কাৰণে চেষ্টা চলাওঁ আৰু কিতাপ পঢ়িলেতো বহুত কিবা কিবি শিকিব পাৰি কেতিয়াবা আৰ্ট কৰিও ভাল লাগে কিন্তু ইমান ভালকৈ নাজানো তথাপি আৰু নিজে কিবা কিবি আঁক বাঁক কৰি থাকোঁ আৰু আজৰি সময়খিনি মানে আমি নষ্ট কৰিব নালাগে আজৰি সময়খিনি ইউটিলাইজ কৰা বা ইউটিলাইজ কৰিবলৈ আমি চেষ্টা কৰোঁ আৰু চেষ্টা কৰিব লাগে বিভিন্ন ধৰণৰ কাম আছে মোৰ নিজৰ ৰূমটো চাফা কৰিও ভাল লাগে আজৰি সময়ত ৰূমটো চাফা কৰোঁতেই দিনটোৰ বেছিভাগ সময় পাৰ হৈ যায় যিহেতু আজৰি সময় অকল ৰবিবাৰটোহে পাওঁ তাকো কেতিয়াবা কিবা কিবি আৰু প্লেন ওলাই যায় সেইকাৰণে মানে নিজৰ মতে নহয়গৈ আৰু তথাপিও যি এক ঘণ্টা দুই ঘণ্টা পাওঁ সেইখিনি সদায় মানে সদব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ আৰু বাকীতো ৰবিবাৰৰ বাদে বাকীকেইটা বাৰত তেনেকৈ আজৰি সময় নাপাওঁৱেই গতিকে যিটো বন্ধ বাৰ বা ৰবিবাৰ তেনেকুৱা সময়ত আজৰি সময়খিনি ভালকৈ মানে একাপ চাহ একাপ কফিৰ লগত মানে পাৰ কৰিবলৈ চেষ্টা কৰোঁ আজৰি সময়খিনি যাতে মেম'ৰেবল হয় তাৰ কাৰণে মানে ভাল লাগে আৰু ক'ৰবাত কেতিয়াবা ফুৰিব গৈ ভাল লাগে প্ৰকৃতিৰ মাজত থাকি ভাল লাগে আৰু বিভিন্ন ঠাই এক্সপ্ল'ৰ কৰি ভাল লাগে কেতিয়াবা বন্ধু বান্ধৱ বা কিবা পৰিয়ালৰ মানুহখিনিৰ লগত অলপ ওলাই যাই ভাল লাগে আজৰি সময়ত ঘৰৰ মানুহৰ লগতো সময় কটাই ভাল লাগে কেতিয়াবা বাৰু বন্ধ চন্ধ পালে আৰু ঘৰতে গুচি যাওঁ ঘৰৰ মানুহবিলাকক লগ নাপাওঁ বহুদিনৰ মূৰত লগ পাওঁ তেনেকুৱা আজৰি সময়টো পাৰ কৰি ভাল লাগে বা নতুন নতুন বন্ধু বান্ধবীৰ লগত চিনাকী হৈয়ো ভাল লাগে আজৰি সময়ত কথা পাতি বহুত মানুহৰ পৰা নজনা কিবা শিকিব পাৰোঁ আমি আৰু তেনেকৈয়ে আৰু